দাদা মই অথনি ফুকনৰ হাতৰ পৰা যে চব্জিৰ দোকান এখনৰ পৰা ফোন নম্বৰ আনিছিলোঁ সেইখন হয় নে মোৰ দাদাৰ বিয়াৰ কাৰণে অলপ চব্জি লাগিছিলে পৰহিলৈ আপোনালোকে কাইলৈৰ ভিতৰত বস্তুখিনি ইয়ত দিবহি পাৰিব নেকি এড্ৰেছ দিম আলু লাগিব পোন্ধৰ কেজি পিঁয়াজ লাগিব দহ কেজি পটল দিব তিনি চাৰি কেজি আৰু আপোনালোকৰ তাত কি কি চব্জি পাম বাৰু এতিয়া ঠিক আছে ডাংবদী দিব আৰু সেইটোৰ পাঁচ কেজিমান দিব আৰু সৰু আলু গুটিটো লাগিব ছয় সাত কেজি আৰু আপোনালোকে ক'ৰবাৰ পৰা যোগাৰ কৰি বাদাম দিব পাৰিব নেকি তাৰো দিব চাৰি কেজিমান বাকী আৰু কেঁচা মটৰ দিব পাৰিব নেকি সেইটোও দিব পাঁচ কেজিমানৰ তাৰপিছত বাকী আৰু এনেকুৱা মাছৰ লগত বনাব পৰা কিবা চব্জি জাতীয় বস্তু আপুনি যিটো সেইটো মই কোনটো আপোনাৰ ওচৰত বৰ্তমান উপলব্ধ আছে কোমোৰা বা জাতি লাও তেনেকুৱা কিবা পোৱা হ'ব নেকি তাৰ দিব তেতিয়া দহটা মান দিব পৰা হ'ব নে ঠিক আছে দিয়ক আপুনি কাইলৈ ভিতৰত দি দিব ঠিক আছে দিয়ক থেংক ইউ